স্কুলত মোৰ প্ৰিয় চাবজেক্টটো আছিল জিঅ'গ্ৰাফী সেই বিষয়টো এটা কাৰণেই ভাল লাগিছিল তাত নদ নদী পাহাৰ পৰ্বত সাগৰ মহাসাগৰৰ কথাও পঢ়িবলৈ পোৱা গৈছিল আৰু সাগৰ মহাসাগৰৰ পৰা কেনেকৈ বতাহটো উৎপন্ন হৈ আমাৰ জনবসতি থকা ঠাইলৈ আহে সেইখিনি আমি জানিছিলোঁ আৰু কেনেকৈ ডাৱৰবিলাক বতাহে উৰুৱাই আনি এঠাইৰ পৰা আন ঠাই পোৱাইগৈ আৰু কেনেকৈ বৰষুণ হয় সেইখিনি কথা আমি পঢ়িবলৈও পাইছিলোঁ আৰু এখন নদীয়ে কেনেকে গতি কৰে সকলোখিনি কথা আমি তাত যেতিয়া পঢ়িবলৈ পালোঁ তেতিয়া বিষয়টো আৰু ভাল লাগিছিল